অসমৰ ভাষা অসমীয়া এই অসমীয়া ভাষাটো মূল বুলি ক'লে আমি আৰ্য ভাষাৰ কথা ক'ব পাৰোঁ আৰু আৰ্য ভাষাসমূহ হৈছে প্ৰাচীন সংস্কৃত ভাষা আৰু বৈদিক ভাষা এই স সংস্কৃত ভাষাৰ পৰা উদ্ধৱ হোৱা অসমীয়া ভাষাই নিজৰ স্বকীয় ৰূপ লৈ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা হিউৱেন চাঙে অসমলৈ আহোঁতে অসমীয়া ভাষাৰ এই স্বাকীয়ত্ব ল লক্ষ্য কৰিয়েই তেওঁ বি বিভিন্ন সময়ত বিভিন্ন মন্তব্য আগবঢ়াই গৈছে অসমীয়া ভাষাৰ এই স্বকীয়ত্ববোৰ আমি সাধাৰণতে চৰ্যাপদসমূহত পোৱা দেখা যায় ইয়াৰ উপৰিও আমি ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিৰ আসামিজ ইটছ ফৰমেশ্য়ন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনত অসমীয়া ভাষাৰ সম্পৰ্কে সবিস্তাৰে আমি পঢ়িবলৈ পাওঁ